হেল্ল' হয় কোনে কৈছিল বাৰু হয় হয় হয় কাৰখন গুৱাহাটীৰ ন গুৱাহাটী কোন ঠাইলৈ বাৰু অঁ অঁ মানে ঠিক আছে আপোনাৰ ধৰক আপোনাৰ ইয়াত চব পাব এই মানুহ যেতিয়া সাতজন আপোনাৰটো গুৱাহাটীটো যাব যেতিয়া চবেই ঘূৰিব আৰু নহয় জানো গম পাইছো আপোনাৰ ঠিকে আছে হ'ব আপোনাৰ এইপিনে আমাৰ গাড়ী পাই যাব আপুনি চেভেন চিটাৰ লাগিব যেতিয়া চেভেন চিটাৰ গাড়ীয়ে পাই যাব একো অসুবিধা নাই ভাল গাড়ীয়ে দিম বাৰু মানে নতুন গাড়ীয়ে পাই যাব ইমান চিন্তা কৰিব নালাগে আপোনালোক যাব ক'ৰপৰা বাৰু আপোনালোক নগাঁও বেবেজিয়াৰপৰা যাব ন ঠিক আছে মৰ্ণিংটো সোনকালে যাব লাগিব ঠিক আছে হ'ব বাৰু আপোনাৰ মই কি আপোনাৰ কিবা গাড়ী ডিমাণ্ড আছে নেকি কিবা কিবা নিৰ্দিষ্ট গাড়ীৰ গাড়ীৰ ভিতৰত আপোনাৰ আছে গাড়ী সেইটো কাৰণে সুধিছো আপুনি এতিয়া ফেচিলিতিৰ কথা সুধিছে ন সেইটো কাৰণে কিবা নিৰ্দিষ্ট গাড়ী পচন্দ কৰে নেকি নে মই ভাবিছিলোঁ আপোনাক অঁ তাকে তাকে মইও সেইটোৱে কম বুলি ভাবিছিলোঁ ইনোভা ইনোভা ইনোভা হ'ব বাৰু হৈ যাব আপোনাৰ ইনোভাই পঠিয়াই দিম ইনোভা হ'লে অলপ কষ্ট বেছি হ'ব বাৰু ফেচিলিটি ইনোভা আৰু ইনোভা ফেচিলিটি জানেই আপুনি ইনোভা বিচাৰিছে যেতিয়া অঁ টুৰ গাইড এজন লাগিব ন ঠিক আছে ঠিক টুৰ গাইড এজন বাৰু হ'ব বাৰু মই আপোনাক টুৰ গাইড মানে ভাল ড্ৰাইভাৰ এজন পঠিয়াই দিলেই হৈ গ'ল চিনাকী ড্ৰাইভাৰ এজন তেতিয়াহ'লে আপোনাৰ গোটেইখিনি তেৱেই টুৰ গাইডো কৰিব পাৰিব বাৰু ঠিকে আছে মই আপোনাৰ ঠিক আছে ঠিক আছে আপুনি আহিব আপুনি যেতিয়াই আহে আৰু এনিটাইম খালী সাতটা বজাত সন্ধিয়া সাতটা বজালৈকেহে খোলা থাকে মৰ্ণিং নটা বজাৰপৰা ঠিক আছে